মই অধিক লিখিব বিচৰা বস্তুটোৰ ভিতৰত যিটো প্রচলিত সমাজতন্ত্ৰ আছে সেই সমাজতন্ত্রটো বিবেচনা কৰি লৈ বিশ্লেষণ কৰি লৈ সেই সমাজতন্ত্রৰ ভাল বেয়া সকলোবোৰ দিশ কঢ়িয়াই চাই সেইটো মই সেই কথাটো লিখিব বিচাৰোঁ ভাল হ'লে ভাল লিখিব বিচাৰোঁ বেয়া হলে বেয়া লিখিব বিচাৰোঁ কাৰণ সমাজ অবিহনে কেতিয়াও আমি লিখিব নোৱাৰিম আৰু মানুহক যাতে সি মানুহৰ মাজলৈ যাব পাৰে মানুহক ফুটাই তুলিব বিচাৰোঁ মই মোৰ লিখনিত মানুহৰ কিছুমান এনেকুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ ডিটেইলছ আছে সেই ডিটেইলছবিলাক মই ফুটাই তুলিব বিচাৰোঁ মোৰ লিখনিত আৰু মই মই সমাজক মোৰ লিখনিৰ জৰিয়তে এইটো কথাই ক'ব বিচাৰোঁ যে সমাজখনত যি হৈ আছে যিটো বেয়া হৈ আছে সেই বেয়াখিনিৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব মাত মাতিব এইকাৰণে লাগিব যে আমি যদি মাত নামাতোঁ লিখনিৰ জৰিয়তে কোনে মাত মাতিব আৰু ভাল কথা লিখিবলৈ এনেকুৱা বহুত মানুহ পাব মই ভাবোঁ এইটো কথা যে ভাল কথা লিখিবলে বহুত মানুহ ওলাব সমাজৰ ভাল কথা লিখিবলৈ নদ নদী গছ গছনি পাহাৰ পৰ্বত এইবিলাকৰ বিষয়ে ৰোমাণ্টিক কথা লিখিবলৈ বা ৰমন্য়াসিক কথা লিখিবলৈ বহুত মানুহ ওলাব কিন্তু সমাজখনক যিটো সমাজখনক গ্ৰাস কৰি অহা সমাজখনক ক্ষয় কৰি অহা যিবিলাক নীতি নিয়ম আছে যিবিলাক প্ৰাচীন কালৰ যিবিলাক নিয়ম আছে যিবিলাকে আমাৰ সমাজখনক আগুৱাব দিয়া নাই উঠাব দিয়া নাই সেইবিলাকৰ বিৰুদ্ধে মই মোৰ লিখনিত এটা জোৰদাৰ প্ৰতিবাদ ফুটাই তুলিব বিচাৰোঁ